হেল্ল' অ বন্ধু কি খবৰ এই বহু দিন হ'ল তোমাৰচোন খবৰেই নাই বিয়া বাৰু কৰাৰ পৰা খবৰেই নোহোৱা হৈ গৈছে অ বাকী এনেই বাকী এনেই ঘৰৰ পিনে কেনেকুৱা চলি আছে অ বাকী বহুতদিন হ'লচোন লগেই পোৱা নাই

অ অ সেই পাৰ্কখনো এতিয়া ধুনীয়াকে ধুনীয়াকৈ নতুনকৈ বনাইছে নহয় বহুত ভাল লগা হৈছে তুমিতো যোৱাই নাই চাগৈ অ তেতিয়াহ'লেচোন তেতিয়াহ'লেচোন আমি একেলগেই যাব পাৰোঁ কি কৰিবা

অ তেতিয়াহ'লে তুমি এটা কাম কৰিবা তুমি সুধি ল'বা সুধি লৈকেনে ভাড়াটো কিমান হয় আৰু কেতিয়া সময়টো কেতিয়া যাবা কোন সময়ত কোন দিনা এইটো মানুহজনক কৈ ল'বা কৈপিনে একেলগে দুইজনে ৰাতিপুৱা গুচি যাম অলপ সময়ৰ কাৰণে আৰু বহুদিন যিহেতু লগ পোৱা নাই গতিকে একেলগে সময়খিনি কটালে ভাল লাগিব আৰু অ দুয়োটা পৰিয়ালৰ মাজত অ হ'ব হ'ব আৰু সেইবুলি নহয় আৰু দুয়োটা পৰিয়াল একেলগে গ'লে আৰু গ'লে আৰু ভাল লাগিব অ খোৱা বোৱাটো এটা কাম কৰিম তেতিয়াহ'লে হয়তো তাৰ ওচৰত ধাবাখনো ধাবা এখনো আছে তাতেও খাব পাৰিম নতুবা এতিয়া আমি যদি লগত বস্তু লৈ যাওঁ তেনেকৈও বনাই পিনে খাব পাৰিম

অ ঠিক আছে হ'ব দিয়া ঠিক আছে হ'ব দিয়া হ'ব দিয়া